ও শুন না জাননে মই পাছপৰ্টৰ কাৰণে আবেদন কৰিছিলোঁ কিন্তু এতিয়ালৈকে একো আপডেটেই পোৱা নাই মোৰ চিন্তা হৈ গৈছে কিহৰ কাৰণে ইমান পলম কৰিছে বা মোৰ আবেদন কৰা আজি দুই সপ্তাহমানেই হ'ল এতিয়ালৈকে একো আপডেট নাই মই পাছপৰ্ট কাৰ্যালয়লৈ ফোন কৰাৰ সিদ্ধান্ত লৈছোঁ জান' ফোন কৰি পাছপৰ্ট আপডেট আৰু ইয়াৰ স্পষ্টিকৰণ বিচাৰিম কিহৰ কাৰণে ইমান পলম কৰি আছে